শুন আকৌ তইতো সেই নতুন চিনেমা হলটোত গ গৈছ নহয় এই আমাৰ মৰাণত যে হা হাউচফুল ট'কিজ বুলি নামটো অই শুন আকৌ তাত কেনেকুৱা মানে তোৰ এতিয়া ফেচিলিটি কুৱালিটি আৰু টিকেটৰ দাম

অ অ মানে গোটেই বাকী তাত এ চি চেচি সব আছে মানে অ যাব লাগিব যাবিনি তই এইটো দেওবাৰে

অ অ তো সেইটোৱে মইও যাম বুলি ভাবিছোঁ আকৌ তই গৈ আহিলি কাৰ লগত গৈছিলি তই অ এইবাৰ সেইটোৱেতো যাম বুলি কৈছ আকৌ তই মই মানে অকলে হৈ গৈছোঁ সেইটো কাৰণে লগ নাই আকৌ সেইটো কাৰণে মই তোক কৈছোঁ আকৌ যাবিনি বুলি অ অ দেওবাৰে যাম দেই অ ঠিক আছে